দুই লাখ নিৰান্নব্বৈ হাজাৰ নশ নিৰান্নব্বৈ তিনি লাখ নিৰান্নব্বৈ হাজাৰ নশ নিৰান্নব্বৈ চাৰি লাখ নশ নিৰান্নব্বৈ পাঁচ লাখ নিৰান্নব্বৈ হাজাৰ নশ নিৰান্নব্বৈ ছয় লাখ নশ নিৰান্নব্বৈ